অঁ দ্বীপশিখা মই মানে ফুৰিবলৈ যোৱা প্লেন এটা বনাই আছোঁ ত' ভাবিলোঁ লেটেকু পুখুৰীলৈকে যাওঁ তোৰ ঘৰটোতো বিহপুৰীয়াতে ন অঁ অকণমান কচোন লেটেকু পুখুৰীৰ বিষয়ে এনেই যাব পৰা হ'ব নাই জেগাটো কেনেকুৱা

এই তাৰলৈকে ভাড়া কিমানমান লয় বিহপুৰীয়ালৈকে তাৰ পৰা তহঁতৰ ঘৰলৈ কিমান দূৰ বিহপুৰীয়াৰ পৰা বিহপুৰীয়াৰ পৰা তহঁতৰ ঘৰলৈকে কিমান দূৰ হ'ব অঁ তাত থকা মেলা ব্যৱস্থা হ'ব নাই

অঁ তাত কিবা পইচা পাতি দিব লগা হ'বনি তাত কিবা পইচা পাতি দিব লগা হ'বনি হয় হয়

হয় হয় অঁ অঁ মই এইকেইদিনতে যোৱা প্লেন এটা বনাইছোঁ বাৰু তোক ফোন কৰিম বাৰু

ঠিক আছে মই তোক কল কৰিম দে